অঁ হেল্ল' বৌ কেনেকুৱা ভাল ভাল নে অঁ এইবাৰ বিহু ভালে ভালে অঁ ক'ত কৰিম বুলি ভাবিছে বজাৰ মই বোলো এই নাজিৰালৈকে যাম বিহু বজাৰ

অঁ ওলাব নহ'লে বিহু তাকে পিকনিকো যোৱা কথা আছে মই বোলো এই জেকেট জেকেট কিবা কিবি এইবিলাক

আৰু বিহু বিহু বুলি থাকিলেও লাগে নহয় আৰু ন

আজিকালি আকৌ কিনিবলে পায় নহয় আৰু

পইচা পতি এয়া আৰু অলপ চলপ

এই তাতে আকৌ এবাৰ মই বোলো লগতে জল পান কেইটা লগতে লৈ আহিম আমাৰ তাতে বৰতা এজন ঢুকালে যে মই বোলো সেই আকৌ ঘৰত এইবিলাক কৰিব নেপায় নহয় খুন্দা কিবা তাকে বোলো কিনি আনিম আজিকালি যেতিয়া নেকি কিনিব পায় আউ আধুনিক যুগ

এতিয়া আকৌ আপোনোকৰ ল'ৰা ছোৱালী আছে নহয় নিজৰো নহ'লেও আকৌ ল'ৰা ছোৱালীকেইটা লাগিবই নহয় ল'ৰা মন নহয় জানো

অঁ আৰু নাজিৰাতে অকণমান সুবিধা আমাৰ এই ওচৰত ওচৰত গেলেকীতকে নহয় জানো অকণ অঁ তাতে আৰু তাতে আজিকালি গাড়ী মটৰৰ সুবিধা যেতিয়া নেকি বেয়া লাগে অঁ এতিয়া বিহু দিনত তাকে বোলো আজিকালি আৰু টম টম আছে নহয় য'তে এই ধৰ বোলো এই তেনেকে ওলাই যাম অঁ

থৈ নহ'লে আকৌ বিহুকেইদিন ক'তো যাবতো নোৱাৰিয়েই

অঁ

অঁ ল'ৰা ছোৱালীকেইটা নিনিয়ে

অঁ অঁ আজিকালি ল'ৰা যিহে লাগ ক'লে লাগেই নহয় ল'ৰাবিলাকক আজিকালি

সেয়ে একেলগতে লৈ আহিম আকৌ এদিন যোৱাতকে বোলো

কমতে পাম গাঁৱত নহ'লে বস্তুবিলাক দামহে অকণমান আঁতৰৰ পৰা আনিলে অকণমান কমতো পোৱা যায়

অঁঁ

ঠিক আছে বাৰু মই ওলাই যাম আপুনি ওলাই থাকিব অঁ এয়া এতিয়া এনেই মই বোলো ফোন এটা কৰোঁ এতিয়া বিহুটো পালেহিয়ে

অঁ মই অকলে যাম হেৰি কি কয় আৰু কোনো নাযায় তেনেকে মই বোলো তাকে অকলে যাম সেইকাৰণে আপোনাকে লগ ধৰো বোলো

হ'ব বাৰু দিয়ক তেনেহ'লে